আমাৰ আপোনাৰ গাঁও অঞ্চলত কোনো মহিলা ব্যৱসায়ী আছে যদি তেওঁলোকৰ বিষয়ে অলপ কওকচোন

আমাৰ গাঁৱত এনেকুৱা মহিলা আছে কেবাগৰাকীও যি কেইগৰাকী মহিলাই নিজে সৰু সুৰা ব্যৱসায় কৰি কেনে নিজৰ খৰচ পাতি নিজে উলিয়াই আছে তেওঁলোকে কোনোবাই এখন সৰু পাণ তামোলৰ দোকান দিছে কোনোবাই হাঁহ কুকুৰা পুহিছে ছাগলী তেনেকুৱাকে পুহি তেওঁলোকে নিজৰ উপাৰ্জন নিজে কৰি খাই বৈ আছে কোনোবাই আকৌ শাক পাচলিও ব্যৱসায় কৰিছে তেনেকুৱা কৰি বহুতো মহিলা আছে আমাৰ ইয়াতে তেনেকুৱাকে কৰি ল'ৰা ছোৱালীও এখন এখন ভাল ভাল স্কুলত পঢ়াইছে নিজৰ খৰচ পাতি নিজে বহন কৰিব পাৰিছে তেওঁলোকে এতিয়া আমাৰ ওচৰতে ইয়াতে সাপ্তাহিক বজাৰ বহে তেওঁলোকে শাক পাচলি লৈ নিজে ব্যৱসায় বহি শাক পাচলি লৈ যায় বজাৰলৈ তাত বহেগৈ ঘৰতো তেওঁলোকে তেনেকে সৰু সুৰা কাপোৰৰ ব্যৱসায় কৰে বা তেনেকে বজাৰৰ পৰা আনি ঘৰতে ঘৰে ঘৰে গৈ হ'লেও মানে ব্যৱসায় কৰে গৈ ঘৰৰ ঘৰতে মানুহবোৰক সুবিধা সেইটো কৰি দিছে আৰু নিজে গৈ মহিলাসকলক ঘৰত এতিয়া কাপোৰ কানি হওক বা মণিহাৰী বস্তুকে হওক তেনেকে তেওঁলোকে তাত গৈ কেনে দিছেগৈ সেইখন সুবিধা তেওঁলোকে ঘৰতে কৰি দিব পাৰিছে তেওঁলোকৰ ময়ো এগৰাকী তেনেকে সৰু সুৰা ব্যৱসায় ব্যৱসায়ী মহিলাই হয় মোৰ এখন সৰু দোকান আছে মই নিজেও ব্যৱসায় কৰোঁ আমাৰ ইয়াতে তেনেকুৱাকে কেইবাগৰাকীও আছে ধৰক আমি আনৰ ওপৰত ভৰষা নকৰি নিজে নিজৰ উপাৰ্জনটো নিজে কৰিব পাৰিছোঁ তেনেকুৱাকে আছে